যোৱা কেইবছৰমানৰ পৰা ইণ্টাৰনেট বেংকিং অতি সহজ হৈ পৰিছে বিশেষকৈ ইউ পি আই সুবিধা উপলব্ধ হোৱাৰ পাছৰে পৰা মোবাইলত জৰিয়তে আনলৈ ধন প্ৰেৰণ বা ধন লাভ কৰাৰ ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন আহিছে পূৰ্বতে ইণ্টাৰনেট বেংকিং আছিলে যদিও ইণ্টাৰনেট বেংকিঙৰ জনপ্ৰিয়তা ইমান নাছিল কাৰণ মানুহে প্ৰতিবাৰে লগ ইন কৰিবলৈ বাবে পাছৱৰ্ড দি ইউজাৰ আইডি দি লগ ইন কৰিব লাগে আকৌ এজন বেনিফিচিয়াৰীক পইচা ট্ৰান্সফাৰ কৰাৰ আগত তেওঁক বেনিফিচিয়াৰী হিচাপে ইণ্টাৰনেট বেংকিঙত যোগ কৰাব লাগিব তাৰ পাছত বেনিফিচিয়াৰীজনৰ ডিটেইলছ ভেৰিফাই হ'বৰ বাবে চৌব্বিছ ঘণ্টা কিছুমানৰ বাবে এক দেৰ ঘণ্টা অপেক্ষা কৰিব লাগিব তাৰ পাছত হে তেওঁলৈ ধন প্ৰেৰণ বা তেওঁৰ পৰা ধন গ্ৰহণ কৰিব পাৰি তেনে ক্ষেত্ৰত ইণ্টাৰনেট বেংকিঙে জনপ্ৰিয়তা অৰ্জন কৰা নাছিল তথাপিও বেংকত গৈ টকা ট্ৰান্সফাৰ কৰাতকৈ মানুহে ঘৰত বহিয়েই যিহেতু ট্ৰান্সফাৰ কৰিব পাৰে গতিকে খৰতকীয়া পদ্ধতি হিচাপে নহ'লেও বিকল্প পদ্ধতি হিচাপে ইণ্টাৰনেট বেংকিঙক ব্যৱহাৰ কৰি আছে আৰু খৰতকীয়াকৈ ট্ৰান্সফাৰ কৰিবলগীয়া হ'লে বেংকৰ শাখালৈ গৈ প্ৰেৰণ কৰিছিল কিন্তু লাহে লাহে ইউ পি আই সুবিধা অহাৰ লগে লগে মানুহে মোবাইল নম্বৰৰ জৰিয়তে বা ইউ পি আই আইডিৰ জৰিয়তে খুব কম সময়ৰ ভিতৰতে যিকোনো গ্ৰাহকৰ একাউণ্টলৈ পইচা ট্ৰান্সফাৰ কৰিব পৰা হ'ল আৰু মানুহৰ মধ্যস্থতাৰ অভাৱে এইবোৰৰ বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি ক'ব নোৱাৰি কাৰণ মধ্যস্থতা নথকাৰ বাবে এইবোৰৰ সুবিধাহে হৈছে কাৰণ আগতে যদি চাবলৈ যাওঁ আমাৰ যিবোৰ বেংক একাউণ্ট আছিল বেংক একাউণ্টবোৰ যদি টাউনৰ মেইন ব্ৰাঞ্চত খোলা থাকে তেতিয়াহ'লে আমাৰ গাঁৱৰ কিছুমান ঠাইত যিবোৰ ভিতৰুৱা গাঁও তাত কাষ্টমাৰ ছাৰ্ভিচ পইণ্ট দিয়ে আমাৰ ছাৰ্ভিচ পইণ্টত সকলোবোৰ সুবিধা পোৱা নাযায় গতিকে সেই মধ্যস্থতাকাৰী হিচাপে তেওঁলোকক যদি চোৱা যায় তেতিয়াহ'লে সেই মধ্যস্থতাকাৰী ধাৰণাটো আচলতে মানুহৰ কাৰণে অলপ অশান্তিকৰহে আছিল কাৰণ সেই মধ্যস্থতাকাৰীৰ তাত খোলা একাউণ্টবোৰ সেইবিলাকৰ লিমিট থাকে পইচা ট্ৰান্সফাৰ কৰিবলৈ বা উইড্ৰ কৰিবলৈ বিভিন্ন ধৰণৰ নীতি নিয়ম মানি চলিব লগা হয় সেইকাৰণে গতিকে মধ্যস্থতাকাৰী নথকাৰ কাৰণে আজিকালি বেছি সুবিধাহে হৈছে মানুহে যি জানিবলগা কথা থাকে আজিকালিতো সকলো কথা ইণ্টাৰনেটত শিকিয়েই ল'ব পাৰে যি জানিব লগা থাকে যি কমপ্লেইণ্ট থাকে হেল্পলাইন নম্বৰ আছে তাত কমপ্লেইণ্ট কৰিব পাৰে আৰু আন বিশেষভাৱে জানিবলগীয়া থাকিলে ইউটিউব গুগুল আদিত সুধি ছাৰ্চ কৰি সেইবোৰ বস্তু জানি ল'ব পাৰে আৰু ইউ পি আইৰ সুবিধা লাভ কৰিব পাৰে